হয় মোৰ প্ৰথম ট্ৰেকিং বা হাইকিংটো আছিল আপোনাৰ হেৰিত হিমাচলৰ কাচলত আপোনাৰ মানি কাৰেণৰ থ্ৰুৰেদি যাব লাগে ধুনীয়াকৈ বাছত যায় কিনে কাচলৰ ষ্টেচনত সোমাই তাৰ পৰা লাঠী এডাল ল'ব লাগে আপোনাৰ যোনডাল এক দিনৰ কাৰণে পঞ্চাছ টকাত দিয়ে আৰু তো সেইডাল লৈ আপোনাৰ ওঠৰ কিলোমিটাৰৰ ট্ৰেকিং ৰোড হয় যাওঁতে আপোনাৰ দুটা অপছন থাকে এটা হ'ল আপোনাৰ গাঁৱৰ মাজেদি যাব লাগে এটা হ'ল নেচাৰেল ভিউৰ মাজেদি যাব লাগে তো আমি চিলেক্ট কৰিছিলোঁ যাওঁতে নেচাৰেল ভিউৱেদি যাম আহোঁতে গাঁৱেদি আহিম গ'লোঁ আপোনাৰ ৰখি ৰখি গৈছোঁ আৰু যিহেতু প্ৰথম ট্ৰেকিং আছিল বহুত ভাগৰিছিলোঁ তাৰে মাজত আমাৰ দাদা এজনৰ ভৰিত ৰগ টানি কেনে উঠিবও নোৱাৰা হ'ল মাজতে তো তেনেকৈ বহুত ভাল লাগিল চিৰিয়াছলী ৰতিপুৱা যোনটো মানে কষ্ট হয় ন ৰাতিপুৱাৰ আপোনাৰ তাতে যায় যোনটো মানে সূৰ্য উঠা চিন হয় মানে সেইটো মানে প্ৰকাশ কৰিব নোৱাৰি আৰু সেইটো ফিল কৰিবহে পাৰি আৰু আৰু সেইটো ভিউৰ কাৰণে মানে এটা পাৰ্টিকুলাৰলী আপোনাৰ গৰম পানীৰ এটা বাথ টাইপ টাইপৰ আছে য'ত মানে ৰাজহুৱা ভাৱে গা ধুৱে সকলোৱে যাতে চবেই ভাগৰ পাহৰি সেই সূৰ্যৰ বৰফৰ মাজৰ সূৰ্য ওলাই অহা চিনটো উপভোগ কৰিব পাৰে আৰু তো হয় বিৰাট ভাল লাগিছে তাতে যায় কেম্প ল'লোঁ আমি পোন্ধৰশ টকাকৈ ৰাতি এক ৰাতি পাৰ পাৰ্চন খোৱা তিনি সাঁজ দিলে আপোনাৰ এইটো বিশেষ মানে বহুত ভাল লাগিছে আৰু সেইবিলাক মুখেদি কোৱা সেই নহয় আৰু অভিজ্ঞতা নহয় আৰু